হেল্ল' অঁ এইটো কাঞ্চন জুৱেলাৰী নহয় জানো অঁ এই মই সেই মই ৰাণী পথাৰৰপৰা কৈছিলোঁ মই তাৰমানে খাৰু এযোৰে কাণফুলি এযোৰ বনাম বুলি ভাবিছোঁ অঁ হয় হয় অঁ পিছে এতিয়া এই তোলা কেনেকৈ চলি আছে আকৌ সোণৰ হয় নেকি অঁ সেই তাৰমানে আমাৰ নহয় নহয় মোৰ ভতিজা ছোৱালীজনীৰ বিয়া আছে তাৰমানে

বিয় তোমাৰ হেৰি মাৰ্চত আছে কিন্তু বনাবতো এতিয়াই লাগিব ন সোণৰ বস্তু জানাই আৰু অঁ আগতীয়াকৈ বনাব লাগিব অঁ অঁ খাৰু এযোৰ আৰু হেৰি কানফুলি এযোৰ বনাম ভাবিছোঁ নাই আপোনাৰ তাত নাই আগতো বনাইছো নাই সেইটো কাৰণে মই ভাবিছোঁ তাতে বনাম বুলি সদায় য'ত বনাই থাকোঁ অঁ অঁ মই হেৰি চাইজটো দিম বাৰু দেই গৈ অঁ অঁ অঁ কালি কালি মানে এপাক যাম বাৰু দেই পাছবেলা সময়ত যাম মই হেৰি দিম আৰু অলপ কম বেছ কৰিবা আৰু কিবা এটা ঘৰৰ বিয়া আৰু অঁ অঁ অঁ সেইটো গম পাওঁ ইমানতো কমাব নোৱাৰিবা যিমানটো পাৰা অলপ কমাই দিবা আৰু হ'লমাৰ্কৰে বনাম দেই হ'লমাৰ্কৰটো ভাল তাৰমানে এতিয়া এইটো হ'লমাৰ্কৰে বনাম এইটো আৰু মই মানে বেলেগ চাইড মোৰ বেলেগ চাইড যাব বিচৰা নাই ঠিক আছে ঠিক আছে মানে কি হেৰি বেলেগ ঠাইতো আমি বনাব পাৰোঁ কিন্তু মানে আমাৰ আগৰো বিয়া কেইখনতো তোমাৰপৰা তোমালোকৰ তাৰপৰাই চব বনোৱা দোকানত অঁ অঁ সেই লেনদেনটোও ভাল চবফালে ভাল মানে সেইটো কাৰণে মই আমাৰ মালিকে ক'লে নেলাগে বোলো তাতে বনাবা বোলো হাঁ বেলেগ এজনে কৈছিলে মই কৈছোঁ নাই নাই মই বোলো সেই বাইেদেউৰ দোকানখনতে বনাওঁ বাইদেৱে বোলো বৰ ধুনীয়া বনায় বোলো মিস্ত্ৰীখিনি বৰ ভাল বোলো কেলকেতাৰ মিস্ত্ৰী হয় বোলো অঁ ফিনিচিংটো বৰ ভাল কৰে এনেকৈ কৈছোঁ অঁ অঁ সেইটো হয় নহয় হেৰি ফিনিচিং আছে ন কামবিলাকত আৰু বেলেগ সোণাৰীৰ নিচিনা নহয় আকৌ সেইটো মানে ক'ব নালাগে সোণাৰীৰ মুখৰ ওচৰত কৈছোঁ আৰু তোমাৰ একদম নামহে কৰিছোঁ আৰু অঁ অঁ অঁ সেইটো কাৰণেতো যাওঁ নাই আমাৰ এটা সৰুতকৈ সৰু বস্তু যেতিয়াই বনাম এই তোমাৰ সেই তালেই যাওঁগৈ দেই বোলে নাই তাতে বনাম বোলো মই আৰু এইখন ভালকৈ বনাই মেলি দিবা আৰু এখন বিয়া আহি আছে বহাগত বহাগতো এখন আছে গতিকে মানে অঁ মই ভাবিছোঁ অঁ বহাগৰ বলে গোটেই ছেটটোৱে বনাম আকৌ তেতিয়া আকৌ দুটা বা এইটো মানে এতিয়া গিফ্টৰ কাৰণে বনাইছোঁ আৰু ভতিজা ছোৱালী গোটেইটো ছেট দিবইচোন ঘৰৰ হাঁ অঁ খৰচা বাঢ়ি আছে অঁ কি ক'বা আৰু এই সেইটোৱে কথা এতিয়া অঁ মই কালি তোমাৰ তালৈ যাম গৈ পেলাই মই জোখতো দি আহিম দেই অঁ বাকী চব ভালতো খা খবৰ অঁ ভালেই এনে কাম চামকে ভাল চলি আছে দোকানত ব্যৱসায় অঁ অ'ফ চিজন পৰে অঁ অঁ চব খেতিত লাগিছে মানুহবিলাক অঁ অঁ এই বহাগতে হ'বগৈ এতিয়া বহাগত খুব বিয়া ওলায় নহয় লাহেকৈ ভাল হ'ব অঁ অঁ

অঁ অঁ মাঘৰ বিহুত আহিবা আকৌ বিহু খাবলৈ দেই বিহু খাবলৈ আহিবা অঁ অঁ পৰিয়ালটোৱে আহিবা আকৌ এতিয়াই ইনভাইট কৰিছোঁ অঁ থেংক ইউ থেংক ইউ থেংক ইউ অঁ থৈছোঁ দেই অঁ অঁ ঠিক আছে ঠিক আছে কালি অঁ